আমি ডিগবৈলৈ ভ্ৰমণ কৰিবলৈ ওলাইছিলোঁ ডিগবৈলৈ ভ্ৰমণ কৰিব ওলাওঁতে আমি উঠিলোঁ প্ৰথমতে অ'টত উঠিলোঁ অ'টত উঠি আমি টেঙাখাটৰপৰা মানে মই যোনখন য'ত থাকোঁ ব্লক ওচৰত তাৰপৰা আমি অ'টোত উঠি আমি ওলালোঁ মেইন ৰাস্তালৈ লাহেকৈ তাৰাপৰা উঠি আমি এখন বাছলৈ ৰখি থাকিলোঁ আমি আছিলোঁ দুজনী তিনিজনীমান মই মোৰ ভন্টি মোৰ ছোৱালীজনী আৰু এজনী মোৰ খুৰাৰ ছোৱালীজনী আমি তিনি চাৰিজনীমান আমাৰ ভণ্টিৰ ঘৰলৈ ডিগবৈলৈ যাবলৈ ওলালোঁ ডিগবৈলৈ যাব তাৰপাছত আমি মেইন ৰাস্তাত ওলায় তাৰপিছত বাছ এখনত উঠিলোঁ ইছ্ ৰাম বাছটো ইমানেই বেয়া চিটটো তাৰপাছত আমি হ'লেও আমি উঠিলোঁ যাবতো লাগিবই ওলাইছোঁ যদি তাৰপাছত উঠি মেলি আমি বহিলোঁ তাৰপাছত চাইছোঁ অলপ আগত অলপ আগত যোৱা পাছত তাৰাপাছত এজন এফালে সিফালে চাইছোঁ কিছুমানে বমি কছে কিছুমানে কি ইমানেই ভিৰ ইমান গৰম গৰম তাত আমি ৰখিবপৰা নাই হ'লেও আমি উঠিলোঁ আৰু তাত যাবলৈ আমি এই কৰিলোঁ আৰু তাৰপিছত ছোৱালীজনী ছোৱালীজনীয়ে কয় মা পানী খাম কেতিয়াবা কয় টয়লেট কেতিয়াবা কয় কি কিছুমানে কৰিছে বমি ইমান ভিৰ গৰম হ'লেও আমি যাবলৈ ওলাই তাৰপৰা আমি গৈয়ে আছোঁ তাৰপাছত আমি গৈ গৈ গৈ তিনিচুকীয়া পালোঁগে টেঙাখাটৰপৰা উঠি তিনিচুকীয়া পালোঁ তিনিচুকীয়াৰপৰা তাৰপাছত আমি একেখন বাছতে তিনিচুকীয়া পালোঁ তিনিচুকীয়াাৰপৰা আমি অকমান দেৰি এই বাছখন কণ্ট্ৰেকদাৰো ভাল এওঁ এখেতো ভাল বাছত ড্ৰাইভাৰো ভাল তাৰপাছত আমি ভাল সিহঁতিও ভাল তাৰপাছত আমি ছোৱালীজনীয়ে ক'লে মোৰ মা টয়লেট লাগিছে তাৰপিছত আমি তাত তিনিচুকীয়াত এখন ষ্টেচনত ৰখাই তাত ছোৱালীজনীক মই টয়লেট কৰালোঁ তাৰপিছত ছোৱালীজনী টয়লেট কৰাৰ পিছত আমি আকৌ এখন দোকানত গৈ চোৱালীজনীৰ কাৰণে কিবািকিবি ল'লোঁ কিবাকিবি খানা কুৰকুৰেই হওক পানীকেই হওক এইবোৰ লৈ মেলি আকৌ উঠিলোঁ আকৌ উঠি তাৰপাছত আমি গৈ ডিগবৈ লাহে লাহে এইখন দৃশ্যবিলাক চাই চাই চাই চাই লাহে লাহে আমি পালোঁগে ডিগবৈ ডিগবৈত গৈ পালোঁ তাৰপাছত ডিগবৈ পোৱা পিছত আমি ডিগবৈ পালোঁ তাৰপিছত আমি তাত নামিলোঁ নামাৰ পিছত আকৌ এখন ডিগবৈ পোৱা আৰু এখন অ'টত উঠিব লাগিব অঁ উঠিব লাগিব তাৰপাছত আমি ডিগবৈপৰা ভণ্টি ঘৰ হ'ল আমাৰ বৰজান অঁ তাৰাপা অ'টত উঠিব লাগিব ইফালে সিফালে চাইছোঁ অঁ আমিতো নেজানো এই প্ৰথমবাৰ হৈছিলে আমি যোৱা তাত তো প্ৰথমবাৰ হোৱাৰ কাৰণে আমিতো নেজানো তাত ইফালে সিফালে চাইছোঁ অ'ত কিছুমান অ'টবিলাক আজিকালি ইমানেই হেৰি হৈছে মানে মানুহবোৰ এই মানে নতুন মানুহ দেখিলে নেজানে বুলি এনেই মিছাকৈ মানে ভাড়া কৰিব লাগিব বাইদেউ ইটো কৰিব লাগিব বাইদেউ বুলি কয় তাৰপাছত আমাৰ ভাইটি আহিলে অঁ তাৰপাছত নিবলৈ আমি ফোন কৰিলোঁ আমিতো নেজানো তাৰপাছত ফোন কৰি সুধিলোঁ অঁ ভাড়া কৰি আহিব নেলাগে লাইন অ'টখনতে আহিলে হ'ব তাৰপাছত লাইন আমি যোন য'ত লাইন অ'ট ডিগবৈ এই ষ্টেচনৰপৰা লাইন অ'টোত উঠিবলৈ গ'লোঁ লাইন অ'টোত উঠি মেলি আমি ধুনীয়াকৈ তাৰাপাছত সেই অ'টৰ মানুহজনো সেইফালত যোন আমি গাঁৱত যাবলৈ লৈছোঁ সেইখন গাঁৱৰে অ'টোজনো ভাল অ'ট অ'ট চলোৱা ড্ৰাইভৰজনো ভাল সেনেকৈ আমি কথৰা বতৰা কৰি কৰি লাহে লাহেকৈ চাই চাই ৰাস্তাই ডিগবৈ চিগবৈ সেইবিলাক চাই দৃশ্যবিলাক চাই চাই এই অ'টৰপৰা আমি গৈ গৈ গৈ আমি হেৰি তাৰপাছত ঘৰলৈ পালোঁ তেনেকৈয়ে আৰু আমাৰ যাত্ৰা এই ভ্ৰমণ কৰা হ'ল টেঙাখাটৰপৰা ডিগবৈলৈকে সেনেকৈ আমি গৈ গৈ ডিগবৈ বৰজান পালোঁ এইটোৱে আমাৰ ভ্ৰমণৰ কথা